গাঁও অঞ্চলত বিশেষকৈ যাতায়াতৰ অসুবিধা নগৰীয়া অঞ্চলত ধৰক এই ব্যৱসায় চলাবলৈ অকণমান ভাল কাৰণ ডাঙৰ ব্যৱসায়ী সেইবিলাক নগৰীয়া অঞ্চলতেই থাকে গাঁৱত যাতায়াতৰ অসুবিধা আছে অলপ যিবিলাক ডিলাৰ হোলচেলাৰ সেইবিলাক সুবিধা

নগৰীয়া অঞ্চলতে থাকে গাঁৱতো তেনেকৈ বিশেষ যাতায়াতো অসুবিধা হয় প্লাছ মানে

গাঁৱত ব্যৱসায় অঞ্চলত ব্যৱসায় চলাবলৈ হ'লে আকৌ টাউনলৈ মানে বস্তু আনিবলৈ যাবলগীয়া হয় সেইবিলাকে আৰু মু গা গাঁও অঞ্চলত নগৰীয়া অঞ্চলত অলপ ভাল ব্যৱসায় সুবিধাবিলাক গাঁও অঞ্চলত বিশেষকৈ গাঁৱৰ লোকেল সেইবিলাক আৰু ধৰক কিবাকিবি শাক পাচলি তেনেকৈ এইবিলাক সুবিধা থাকে যদিও ইয়াত বিশেষ আৰু অন্য বস্তুটো গাঁৱত তেনেকৈ পোৱা নাযায় ধৰক অন্যান্য বস্তু আৰু নগৰীয়া অঞ্চলত সুবিধা ব বহুত আছে কিন্তু গাঁও অঞ্চলত তেনেকৈ সুবিধা বিশেষ নাই বিশেষকৈ যাতায়াতৰ অসুবিধা হয় গাঁও অঞ্চলৰ পৰা ধৰক এইটো ব্যৱসায়ী হেৰি কৰিব গ'লে দিনটো ক্ষতিও হয় সেয়াই আৰু